অঁ কালি এম আই চাৰ্জাৰ এডাল লৈছিলোঁ মই ওচৰৰে ডিজিটেল কম্পিউটেক নামৰ দোকানখনৰ পৰা ভাল পাইছোঁ যথেষ্ট ভাল পাইছোঁ চাৰ্জাৰডাল লৈ এতিয়া মানে মই প্ৰথম লগাই পেলাই ম'বাইলত চাৰ্জৰ দিবৰ কাৰণে যেতিয়া লগাইছোঁ খুব কম সময়ৰ ভিতৰতে মোৰ মানে সম্পূৰ্ণ চাৰ্জ হৈছে হাণ্ড্ৰেড পাৰ্চেণ্ট চাৰ্জ হৈছে আৰু মানে খুব কম্ফ'ৰ্টেবল এতিয়া বেগতো খুব সহজে আমি লৈ ফুৰিব পৰা যেন অনুভৱ হৈছে চাৰ্জাৰডাল মই কালি বেগত লৈছোঁ আৰু কেবুলডালো খুব ফ্লেক্সিবোল ভাল হৈছে আৰু বিশেষকে মানে কম সময়ত চাৰ্জটো ভাল চাৰ্জ পাইছোঁ আৰু কিছুমান চাৰ্জাৰ কেতিয়াবা খুব গৰম হৈ যায় ফোনটো গৰম হৈ যায় চাৰ্জ দিওঁতে কিন্তু মই চালোঁ চাৰ্জাৰডাল লগাই পেলাই এই চাৰ্জাৰডাল কালি যিডাল মই নতুনকে লৈছোঁ লগাই পেলাই মোৰ ম'বাইলটো যেতিয়া চাৰ্জ কৰা হৈছে খুব ধুনীয়াকে চাৰ্জ হৈছে অলপো গৰম হোৱা নাই ফোনটো গতিকে এনেকুৱা ধৰণৰ চাৰ্জাৰ পালে খুব ভাল লাগে আৰু মোৰ লগৰ সকলো কৈছোঁ যে ব্যৱহাৰ কৰিব পাৰে এম আই চাৰ্জাৰ হয় সেইটোৱেই